গোঁঠা বা চিলাই কৰা বস্তুবোৰৰ ভিতৰত মই ভাল পাওঁ চিলাই কৰি তাৰোপৰিও গুঠিবও পাৰোঁ গোঁঠা চুৱেটাৰ গুঠোঁ আৰু শৰাই ঢাকনি এনেকৈ গুঠোঁ নিজেও ব্যৱহাৰ কৰোঁ পৰিয়ালৰ মানুহকো দিওঁ চিলাই কৰোঁ মেচিন নিজৰ ঘৰতে মেচিন আছে মেচিনত মই মেখেলা চাদৰ ব্লাউজ এইবিলাক চুৰিজাৰ তেনেকৈ চিলাওঁ চিলাই পিনে নিজেও ব্যৱহাৰ কৰোঁ আৰু ওচৰ চুবুৰীয়াকো চিলাই দিওঁ কাৰণ নিজৰ ঘৰৰ মানুহকো চিলাই দিওঁ দুই এখন বিক্ৰীও কৰোঁ তাৰপিছত মই নতুন নতুন ইউটিউবৰপৰা চাই পিনি ব্লাউজ মেখেলা চাদৰ এনেকৈ ডিজাইন দিও বনাওঁ বনাই পিনি বিক্ৰীও কৰোঁ নিজেও পিন্ধোঁ তেনেকৈ কিছুমান সৰু সুৰাকৈ কৰোঁ তাৰপিছত অন্যান্য কৌতূহলৰ ভিতৰত আছে মই তাঁতশাল আছে বওঁ তাঁত ইফালে মেচিনত ব'ব পাৰি মেচিন জকাই বুলি কয় সেয়াও আছে তাঁত বওঁ নিজৰ ঘৰতে